মোৰ প্ৰিয় খেল বুলি ক'লে মই ক্ৰিকেটটো খেলি বেছি ভালপাওঁ আচলতে যেতিয়া সৰু আছিলো তেতিয়াৰপৰাই সেইটো পৰিৱেশ আছিল আমাৰ গাঁৱতে হওক বা ওচৰ চুবুৰীয়া যিসকল মোৰ বন্ধু বান্ধৱ আছিল বা মোৰ দাদা আছিল তেওঁলোকৰ লগতেই সৰুৰপৰা সেই খেলটো খেলি ডাঙৰ দীঘল হ'লোঁ গতিকে আজিও সেই খেলৰ প্ৰতি এটা দুৰ্বলতা আছে চ' আজি যদি কোনোবাই যিকোনো শিক্ষানুষ্ঠানৰ জৰিয়তে যদি সেই খেলটো খেলাৰ সুবিধা পাওঁ বা বিশ্ববিদ্য়ালয় সপ্তাহতেই সেই খেলটোৰ অনুষ্ঠিত হয় তেন্তে সেই খেলটোত অংশগ্ৰহণ কৰি আচলতে বহুত ভাল লাগে চ' সেয়েহে ক্ৰিকেট খুবেই প্ৰিয় ঠিক তেনেদৰে বেলেগ খেল ধেমালিবিলাকো আছে তাৰ ভিতৰত ক্ৰিকেটেই যথেষ্ট খেলি ভালপাওঁ